অঁ দাদা মোক চব্জি অলপ লাগিছিলে আপোনাৰ তাত পোৱা যাবনে মানে মই আমাৰ ঘৰতে বাৰ্থডে' এটা পাতিম বুলি ভাবিছিলোঁ সেইকাৰণে চবজি অলপ সৰহকৈ লাগিছিলে অঁ কেৰেলা লাগিছিলে তিনি কেজি জিকা তিনি কেজি তিঁয়হ দুই কেজি অঁ দাংবডি চাৰি কেজি আৰু পটল তিনি কেজি অঁ হেৰি আৰু নেলাগে হ'ব মই লাগিলে জনাই দিম বাৰু হেৰি দামটো কেনেকৈ লৈছে অঁ অঁ হেৰি বস্তুবোৰ বেছি দৰৱ পাতি দিয়া নেকি আকৌ ঠিক আছে বাৰু হেৰি মই আনিবলৈ যাব লাগিবনে আপুনি দিবহি অঁ অঁ হেৰি মই এতিয়া মই যাম আনিবলৈ অঁ অঁ হেৰি পাৰিলে অকণমান কিবা কমাই দিব আৰু অঁ ঠিক আছে বাৰু মই ফোন কৰিম তেতিয়া আপোনাক